বৰ্তমান পৰিবহন ব্যৱস্থাটোতো বহুত ভালেই কাৰণ কিয় আগত যেনেকুৱা বেয়া ৰাস্তাবিলাক আছিলে সেই ৰাস্তাবোৰেদি গাড়ীত গ'লেও ইমান থেকেচনি খাই মানুহে বহুত অসুবিধা হয় কিন্তু বৰ্তমান গাঁৱে ভূঞে চহৰে নগৰে চবতে ৰাস্তাবিলাক ভাল হৈছে চবতে পকী ৰাস্তা হৈছে সেই কাৰণে মানুহবিলাকৰ যাতায়াত বহুত ভাল হৈছে আৰু উন্নতও হৈছে সিটো কাৰণে মানুহৰ একো অসুবিধা নহয় আৰু সুবিধাবিলাকো বহুত পোৱা যায় কাৰণ আজিকালি গাড়ী যাতায়াতটো বেছি হৈছে কাৰণ কিয় গাড়ী বেছি ভাগ মানুহেই গাড়ী লয় আৰু গাড়ীৰ কাৰণে একো প্ৰবলেম নাই ফোন এটা কৰি দিলেই গাড়ী ভাড়া পায় আৰু সেইটো কাৰণে মানুহৰ বহুত সুবিধা হৈছে